হাঁহ কুকুৰা আমি বেমাৰ হ'লে ঘৰতে চিকিৎসা কৰোঁ মানে হাঁহৰ বেমাৰ হ'লে মানে মানে এনেই বন দৰৱ দিওঁ দোলবন দোলবনৰ দিওঁ এনেকৈ দোলবন আমাৰ ইয়াত দোলবন ওলাই নহয় এনেকৈ দোলবন পিচি পেলাই চেপি ৰস দি দিওঁ তাৰপিছতে এনেকৈ কুকুৰা তাৰমানে কুকুৰা হ'লে মানে কুকুৰাকো আমি খুৱাওঁ কিবাকিবি কেৰাচিন তেল সানি দিওঁ অকণ অকণ তাৰপিছত বৰা চাউল দিওঁ বৰা চাউল দিলেও ভাল হয় তাৰপিছতে হেৰি কি কয় মানে কুকুৰা হেৰি হাঁহ হাঁহৰ হ'লে মানেতো সেই দোলবনকে দিব লাগে কুকুৰা হ'লে মানে কেৰাচিন তেলে হেৰি দিওঁ তেনেকৈ সানি কৰি দিওঁ তাৰপিছতে এনেই ডক্তৰৰ বেজি কেতিয়াবা দিয়াওঁ মানে ডক্তৰৰ বেজি দৰৱো আনে এনেকৈ পাউদাৰ নিচিনাকৈ কি দৰৱ দিয়ে আৰু ডক্তৰে সেই তেনেকৈ হেৰি লগতো চাউলৰ লগতো সানিবলৈও দিওঁ তাৰপৰা আকৌ বেজি দিয়ে বুলি কয় সেয়া কেতিয়াবা যেনিবা নামানিলে মানে সেই বেজি দিওঁ ডক্তৰৰ দৰৱো দিওঁ